হয় মই আমাৰ মই নগাওঁ চহৰৰ মই নগাওঁ নগাওঁতে বাস কৰোঁ মই ভালপোৱা এখন ঠাইখন হৈছে বৰদোৱা বৰদোৱাত আমাৰ শংকৰদেৱ মহাপুৰুষ মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল তেওঁৰ তেওঁ আমাৰ ন অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আছিলে তেওঁ বহুখিনি আমাৰ অসমীয়া সমাজৰ বাবে কৰি থৈ গৈছে নামঘৰ সত্ৰ সেইবোৰ তেওঁ প্ৰতিষ্ঠা কৰি থৈ গৈছে সকলোকে একতাৰ ডোলেৰে বান্ধি থৈ গৈছে হয় ভাল লাগে বৰদোৱাখন তাৰ পৰিৱেশটো ভাল লাগে তাত থকা মানুহবোৰ তাৰ সাংস্কৃতিক পৰিৱেশবোৰ খোল তাল এইবোৰৰ বাদ্যযন্ত্ৰ এইবোৰ ভাল লাগে শুনি তাৰ শব্দবোৰ আৰু তাৰোপৰি তাত থকা বিভিন্ন আগৰ দিনৰ সাচিপতীয়াবিলাক কিবা লিখা পুথি এইবিলাক সংৰক্ষণ কৰি থোৱা আছে তাৰ পৰা বহু লোকে চাবলৈও আহে তাত আৰু ভাল লাগে জেগাখন